ইয়াতে যাবলগীয়া ঠাই বহুতেই আছে আমাৰ ইয়াৰ ঠাইবিলাক সঁচাকৈ বহুত মানে মৰমীয়াল হয় গতিকে প্ৰথমতে আমি ধৰি লওক পৰশুৰাম কুণ্ডৰ কথাই ক'ব পাৰোঁ সেয়াও আমাৰ বহুত এটা পুৰণি মানে ইতিহাস আছে গতিকে এই ঠাই আচলতে যাবলগীয়া ঠাই আকৌ মালিনী থান পৰে মালিনী থানো আকৌ পুৰণা এখন থান এই থানখনো যাবলগীয়া যাবলগীয়া জেগা এই সত্ৰবিলাকো আমাৰ তেনেকৈ এখন এখন সত্ৰ আমাৰ বহুত আপুৰুগীয়া আমাৰ ইয়াত বৰ্তমান তিনিখন সত্ৰই আছে আউনীআটি সত্ৰ দক্ষিণপাট সত্ৰ আৰু কমলাবাৰী সত্ৰ এতিয়া এইখন যিখন আমাৰ সত্ৰ এই সত্ৰত বিভিন্ন ৰাজ্যৰ পৰা মানে বহু ধৰণৰ মানুহ আহি ইয়াত দৰ্শন কৰে এই ঠাইকেইখন অতিকৈ যাবলগীয়া ঠাই হয় গতিকে সকলোৱে ইয়াত দৰ্শন কৰেহি আহি তেনেকৈ বাসুদেৱ থানখনো বহুতে তেনেকৈ দৰ্শন কৰে মানে ক'বলগীয়া কথা এটাই যে এই থান মানে যি বাসুদেৱ থান হয় তাত দৰ্শন কৰিলে বহুতো ফলৱৰ্তী হয় বুলি এটা মানুহৰ মানে ধাৰণা আৰু হয়ো তাত মানে ভগৱান থকা বুলিয়ে কোৱা হয় গতিকে তেওঁ তালৈ গৈ বহুত বহু ধৰণৰ মানে সফল পোৱা দেখা যায় গতিকে তালৈও সকলোৱে যা সেইটো মেইন যাবলগীয়া জেগা গতিকে আমাৰ ইয়াত পদুমণি থান আছে গণেশ মন্দিৰ আছে কালী মন্দিৰ আছে আৰু বিভিন্ন পদুমণি থানত ধৰি লওক এখন পাৰ্ক আছে সেইখন চাবলগীয়া মানে বহুত জেগাৰ পৰা মানুহ আহে পদুমণি থানত সেৱা সৎকাৰ কৰি সেই পাৰ্কত মানে তেওঁলোকে ফুৰে মেলে খোৱা বোৱা কৰে সকলো ধৰণৰ আনন্দ তাত উপভোগ কৰিবলগীয়া জেগা আছে গতিকে বাহিৰৰ পৰা যিসকলে তাত দৰ্শন কৰিবলৈ আহে তেওঁলোকে এই পাৰ্কত সোমাই মনোৰম মনোৰম লভে মনোৰম অনুভৱ কৰে এনেকৈ বিভিন্ন ধৰণৰ পাৰ্ক আছে

এনেকৈ এতিয়া বাহিৰতো আমাৰ ধৰি লওক জয় মাতাদী মন্দিৰো দৰ্শন কৰিব পাৰি বহু ধৰণৰ আমাৰ জেগা চাবলগীয়া যাবলগীয়া ঠাই আছে এই ঠাইবিলাক চালেও বহুত মানে মনটোও ভাল লাগে বা যাম বুলি ভাবিলেও কিছুমান আমি যাবলগীয়া ঠাই ভ্ৰমণ কৰিব নোৱাৰোঁ কিন্তু এনেই যাবলগীয়া ঠাই বহুতো আছে এতিয়া কিছুমান আমাৰ ধৰি লওক যেতিয়া জানুৱাৰী মাহ আহে তেতিয়া চেকবানলৈ বহুত মানে মানুহ মানে পিকনিক বুলি কোৱা হয় পিকনিকলৈ যোৱা হয় সেইটো এটা মানে যিটো চেকবান সেইটো এটা চাবলগীয়া বস্তু